আজিকালি দেখুওৱা সকলো বাতৰি ওপৰত মই বিশ্বাস নকৰোঁ কাৰণ সকলো বাতৰি সঁচা নহ'ব পাৰে ম পিছত বাতৰি শুনাৰ পিছত মানুহজনৰ ওপৰত প্ৰভাৱ পৰিব পাৰে সেইটো কাৰণে আজিকালি সকলো বাতৰি বিশ্বাস কৰিব নোৱাৰি